অঁ কওক অঁ কওক বাৰু এই কেতিয়া কৰিব লাগিব বাৰু অঁ অঁ জেগাটো অঁ অঁ আচ্ছা কিন্তু আপোনাৰ মই হেৰি মানে ডেইলি মানে দিনটোত হেৰি আঠ হাজাৰ টকাকৈ লওঁ আঠ হাজাৰ টকা চাৰে আঠ হাজাৰ টকা অঁ কেইদিনৰ কাৰণে হ'ব বাৰু এনেই সাতদিনৰ হ'ব নহ্ যদি সাতদিনমান হয় অঁ কওক বাৰু হয় যদি আপোনাৰ এসপ্তাহমান হয় তেতিয়া মই অলপ কমাই দিব পাৰিম বাৰু দামটো এতিয়া আপোনাৰ এনেই আঠ আঠ হেজাৰ লয়তো আপোনাৰ তেতিয়া মই চাৰে সাত হাজাৰমান কৰি দিব পাৰিম মানে আপোনাৰ সাত হাজাৰ সাত দিনত হৈ গ'লে আপোনাৰ পঞ্চাছ হাজাৰে ধৰক আৰু এক হাজাৰ কম এতিয়া অনা নিয়াটো এতিয়াতো মোৰ গাড়ী আছে বাৰু মই গ'লে আপোনাৰ আকৌ এক্সট্ৰা তেলৰ খৰচ হৈ যাব অঁ যদি এতিয়া আপোনালোকৰ যদি মানুহ কম যায় তেতিয়া মোক লৈ যাব পাৰিব লগতে অঁ তেলৰ খৰচটো বাচিব এক্সট্ৰাকৈ অঁ এক্সট্ৰাকৈ দিব লাগিব আকৌ তেলৰ দাম বাঢ়ি গৈছেতো এতিয়া

এতিয়া আপুনি লৈ যাবহি আপোনাৰো খৰচ বাচিব একে লগতে এতিয়া মইও যাব পাৰিম সবৰ লগতে অকলে যোৱাতকৈ গ গৈও ভাল লাগিব এনেই কিহৰ শ্বুটিং আছে বাৰু

আপুনি এতিয়া কেই তাৰিখৰ পৰা হ'ব ত্ৰিছ তাৰিখৰ আগত হৈ ষ্টাৰ্ট হ'ব নহ্

তেনেহ'লে কিহৰ কাৰণে দিছে বাৰু এনেই কিবা প্ৰডাক্টৰ কাৰণে দিছেনে মেগাজিনৰ কাৰণে দিছে অঁ পৰডা প্ৰডাক্টৰ কাৰণে নহ্ দামটো নহ্ দামটো আপুনি হেৰি লগ কৰিব বাৰু মই এটকা দুটকা কমাই দিম বাকু তেনেকৈ মোকতো আপুনি সেই লাহোৱালত লগ পাব

লাহোৱাল এই লাহোৱাল মানে এই মোহনবাৰী পেট্ৰল ৰুমটো আছে যে এই তাৰ ওচৰতে আৰু অলপ আগতে মানে ঘৰটো এই মোহ মোহনবাৰী পেট্ৰল পাম্পটো আছে যে অঁ সেই ও অলপ আগতে মানে

তেন্তে ভালেই হ'ব আপুনি চিনাকি যদি সেই চিনাকি ওলায়

অঁ নহয় অঁ যদি আপোনাৰ সময় নিমিলে এতিয়া মোক তেলৰ খৰচটো দি দিব মই যামগৈ বাৰু যদি মিলে আপুনি আহি যাব অঁ আৰু আপুনি সেই এদিনমানৰ আগতে ফোন কৰি দিব আপুনি হেৰি পইচা ডি ডিছকাছ কৰি ল'ম ভালকৈ মানে নাই আগদিনাখন নালাগে কৰা পিছত পিছতহে ল'ম একবাৰে আগদিনাখন নালাগে ঠিক আছে তেন্তে অঁ আপুনি মোক ফোন কৰি জনাই দিব মই আপুনি আহিবনে মই যাম অঁ অঁ ঠিক আছে অঁ ধন্যবাদ